মই যিমান দূৰ দেখি আহিছো আমাৰ অঞ্চলটো জ্যোতিপুৰ অঞ্চলৰ মই বাসিন্দা আৰু ইয়াৰ বাসিন্দা সকলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ অন্ধবিশ্বাসক প্ৰশ্ৰয় দিয়া মই দেখিবলৈ পাইছোঁ আমি সততে দেখিছো মই নিজে দেখি পাইছো যে তেওঁলোকে বহুত মানুহে মই দেখিছো আমাৰ অঞ্চলতে যে মেকুৰী এটা যদি আগ আগেদি গুচি যায় বা আগেদি পাৰ হয় তেতিয়াহ'লে মানুহে হয়তো থু পেলাই দিয়ে বা গাড়ীখন সেইফালে দি লৈ আহিলেও আকৌ গাড়ীখন তেওঁলোকে বেক কৰি দিয়ে বেক কৰি লৈ যায় সেইটোতো অন্ধবিশ্বাসৰ বাহিৰে একো নহয় তাৰপিছত আৰু কিছুমান দেখো যে ৰাতি হ'লে মহিলাসকলক চুলি মেলি বাহিৰত যাবলৈ দিয়া নহয় সেইটোৰ মই নিজেও এটা তাৰ চিকাৰ এই অন্ধবিশ্বাসৰ মই নিজেও চিকাৰ হৈছিলো কিন্তু মই মানুহবিলাকক অ অতি সুন্দৰকৈ বুজাই দিব পাৰিছিলো যে এইটো এটা অন্ধবিশ্বাসহে হয় যে এইটো মহিলাসকলক ৰাতি চুলি মেলি আগলৈ এইটো এটা কিবা পাপ হয় বুলি ভাবে ইয়াৰ আমাৰ অঞ্চলৰ বাসিন্দা সকলে যে ৰাতি চুলি মেলি গ'লে কিবা ভূত প্ৰেতে ধৰিব এনেকুৱা নিচিনা অন্ধবিশ্বাস মই ইয়াত দেখিবলৈ পাইছো তাৰপিছত আৰু কিছুমান অন্ধবিশ্বাস মই আমাৰ অঞ্চলত বিৰাজমান যেনে ইয়াত জ্বৰ হ'লে বা কিবা বেমাৰ আজাৰ হ'লে এনেকুৱা ধৰণৰ বিশ্বাস কৰা হয় বা এই অকমান ভগৱানলৈ বুলি বা ঈশ্বৰলৈ বুলি অলপ পায়স সিজাই বা পায়স অকণমান আগ কৰি দিলে ভাল হ'ব নেকি বা কিবা বেজৰ ওচৰলৈ লৈ যায় তাত নিলে ভাল হ'ব নেকি বা অলপ পায়স দি দিয়ে তেনেকৈ ভাল হৈ যাব বুলি ভাবে তেনেকুৱা ধৰণৰ অন্ধবিশ্বাসবোৰ আজিৰ নিচিনা বৈজ্ঞানিক যুগতো দেখিবলৈ পাই আহিছো এতিয়া লৈকে সেইটোও অতি দুখ লগা কথা